আমাৰ পৰিয়ালত দীৰ্ঘকাল ধৰি চলি অহা কিছুমান সাংস্কৃতিক পৰম্পৰা বুলি ক'লে বিহু বিহু আমি পালন কৰোঁ তিনিটা বিহু কঙালী বিহু ভোগালী বিহু ৰঙালী বিহু আমি উলহ মালহেৰে ঘৰত পালন কৰোঁ কঙলী বিহু বা কাতি বিহুত চাকি বন্তি জলাওঁ আৰু পিঠা পনা বনাও তাৰ পিছত ভোগালী বিহুত উৰুকাৰ ৰাতি ভোজ খাওঁ তাৰ পিছত মেজি জলাওঁ আৰু বিহুত দিনাখন পিঠা পনা বনাই সৰুৱে ডাঙৰক সন্মান কৰি এনেকৈ বিহুটো পালন কৰোঁ আৰু লগৰ সন সমনীয়াবোৰৰ লগত আনন্দ কৰোঁ তাৰ পিছত আহে ৰঙালী বিহু ৰঙালী বিহুত আমি উৰুকাৰ দিনা গৰুক গা ধুৱাবৰ কাৰণে সঁজুলিবোৰ যোগাৰ কৰোঁ আৰু গৰু বিহুৰ দিনা গৰু বিহুৰ দিনা গৰুবোৰ নোওৱা হয় আৰু মাহ হালধি আদিৰে নোওৱা হয় তাৰ পিছত তাৰ পিছত আমি যিহেতু মিচিং মানুহ সেয়েহে আমি আমাৰ মিচিঙৰ প্ৰধান উৎসৱ আলি আই লৃগাং আলি আই লৃগাং পালন কৰোঁ আলি আই লৃগাঙতো আমি পিঠা পনা বনাও আৰু ঘৰে ঘৰে নাচ গান হয় তেনেকৈয়ে সাংস্কৃতিক পৰম্পৰাবোৰ আমি পালন কৰোঁ